সৰুতে মই বহুত সাধু কিতাপ পঢ়িলোঁ বিশেষকৈ সঁফুৰা মৌচাক লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আইৰ সাধু সেইখিনি সৰুতে পঢ়িও বৰ ভাল লাগিছিলে আজিকালি ল'ৰা ছোৱালীয়ে সেই সাধু কিতাপ পঢ়িবলৈকে এৰিলে বিশেষকৈ ল'ৰা ছোৱালী সময়েই নাই পঢ়িবলৈ আমাৰ ঘৰতো এতিয়াও সেই সৰুতে পঢ়া কিতাপ কেইবাখনো আছেই বিশেষকৈ এতিয়া মই ডাঙৰ কিতাপ যিখিনি পঢ়িছোঁ আমাৰ ঘৰত থকা কিতাপৰ বিষয়ে মই কৈছোঁ অনুৰাধা শৰ্মা পূজাৰীৰ কেইবাখনো কিতাপ মই ঘৰত ৰাখিছোঁ বিশেষকৈ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়াৰ অভ্যাসটো ৰাতি সৰুৰ পৰাই কৰিব লাগে সাধু কিতাপ পঢ়িলে ল'ৰা ছোৱালী বহুত ভাল তেওঁলোকে বহুত কথা জানিব পাৰে মৌচাক সঁফুৰা সেই সেইখিনি কিতাপো তেওঁলোকে পঢ়িব পাৰে আমি সৰু অৱস্থাত সেইখিনি কিতাপ পঢ়া হৈছিলে আৰু এতিয়াও মই ঘৰত সেই তেনেকুৱা কিতাপ ৰাখিয়ে থৈছোঁ যি হ'ব